অঁ হেল্ল' কওক কওক মই ডাক্তৰ অমূল্য বৰাই কৈছোঁ হয় হয় অঁ হয় হয় হয় হয়

মই পাৰিম কিন্তু মই অলপ টাইম লাগিব আপুনি অলপ অপেক্ষা কৰিব লাগিব মানে মোৰ যথেষ্টকেইজন পেচেণ্ট আছে মই আপুনি পাৰিলে ত্ৰিছ মিনিটমানৰ পিছতে আহিলেই মই কৰিব পাৰিম মই আজৰি হ'ম আপোনাৰ সদ্যহতে কি হৈছে ইষ্টমাক প্ৰব্লেম ন হয় আপোনাক কিমান দিনৰপৰা এইটো হৈ আছে এনেই আপুনি খোৱা মেলা কিবা ফাংচন বিয়া সবাহ এনেকুৱা ধৰণত গৈছিলে নেকি অঁ সেই অঁ অঁ হয় নেকি অঁ আপোনাৰ তেতিয়াহ'লে মই এটা অনুমান কৰিছোঁ লিভাৰ প্ৰব্লেমটো অলপ হ'ব পাৰে আৰু আপোনাৰ হেৰিতোটো অলপ অসুবিধা হ'ব পাৰে দেই গতিকে আপুনি ইমান টেনশ্যন নল'ব এনেই কেইদিন হৈছে এতিয়া এসপ্তাহত হয় নেকি তাৰমানে পায়সানা চায়সানা ৰেগুলাৰ হৈ আছেনে পায়সানা দুবাৰ হৈছে দুবাৰ অঁ খোৱাতো আপুনি এইটো অঁ অ'কে অ'কে অ'কে আপুনি খোৱাতো কি খাইছে এতিয়া এইকেইদিনত অঁ ঠিক আছে ঠিক আছে অঁ অঁ ঠিকে আছে বাৰু আপুনি তেতিয়াহ'লে বিছ মিনিটমানৰ পিছতে আহিলে মই আপোনাক টাইম দিব পাৰিম কাৰণ মোৰ ভালেকেইজন পেচেণ্ট আছে মই চাই আছো তাৰ মাজতে আপোনাৰ লগত এইখিনি পাতিলোঁ ঠিক আছে আপুনি চিন্তা কৰিব নালাগে আপুনি বেছিকে ভাবিও নাথাকিব কিবা এটা কাৰণ পানী কিন্তু খাব আকৌ দেই আপোনাৰ ডাইৰিয়া টাপৰো হ'ব পাৰে পানীটো খাব আপুনিতো অ' আৰ এছৰ কথা জানেই নহয় নহয় জানো অঁ যিহেতু পানী খাব আৰু ঘৰতে নেমু আছেই চাগৈ নেমু পানীও খাই মেলি আপুনি মানসিকভাৱে অলপ ঠিক হৈ থাকক একো দিগদাৰ নাই এইটো ইমান ডাঙৰ প্ৰব্লেম নহয় হৈ যাব ঠিক আছে আপুনি অঁ ভাল ভাল ভাল নাই এইটো হয় আজিকালি বহুত মানুহে নিজৰ ঘৰতে হেৰি কৰে ডাক্তৰৰ পৰামৰ্শ নাই বিশেষকৈ ফাৰ্মাচিত গুচি যায় আৰু ফাৰ্মাচিৰপা কয় আৰু আজিকালি ফাৰ্মাচিত বহুত মানে সেইটো বাৰু উপায় নাই ল'ৰা থাকে যিবিলাকৰ ঔষধৰ ওপৰত ইমান হেৰি নাই পটককৈ দি দিয়ে টেবলেট খাই পেলাই বহুত অসুবিধা হয় মই তেনেকুৱা পেচেণ্ট পাইছোঁ বাৰু গতিকে এইটো আপুনি ভাল কৈছে ডাক্তৰৰ পৰামৰ্শটো লৈ দৰব খালে ভাল হয় পটককৈ ফাৰ্মাচিৰপৰা দৰব এটা আনি বা টেবলেটেই হওক বা লিকুইডেই হওক খোৱাটো বেয়া কথা ঠিক আছে ঠিক আছে মই আপোনাক হ'ব হ'ব হ'ব অ'কে অ'কে অ'কে থ্যেংক ইউ